মই বিশেষকৈ খেল অকলে চাই ভালপাওঁ লগ এটা থাকিলে ভাল লাগে খেল অকলে চোৱা বস্তু নহয় খেল লগত চালে এটা ভাল আনন্দ লাগে যাতে খেলৰ যাতে মই যদি অকলে খেলখন চাই থাকোঁ লগ এটি দুটি আহিলে লগতে চাওঁ আৰু লগতে তেতিয়া ফূৰ্তিও কৰা হয় খেলৰ লগত আমাৰ মুকলি সভাত বহুতো খেল হৈছে যেনে আপোনাৰ ভলিবল ফুটবল আপোনাৰ বক্সিং ক্ৰিকেট তাৰপৰা আৰু আপোনাৰ ভলীবলো হৈছে ফুটবলো হৈছে লগতে আপোনাৰ এনেকৈ মোৰো বহুত অভিজ্ঞতা আছে খেলৰ ওপৰত মুকলি সভাত আপোনাৰ তেনেকৈ মোৰ লগৰ এটাও আছিল তেনেকৈ মুকলি সভাত খেল খেলিছিল আপোনাৰ ফুটবল খেলিছিল বৰ ধুনীয়া খেলিছিল ল'ৰাজনে ল'ৰাজন যাতে আগুৱাই যাওক ল'ৰাজন আমাৰ গাঁৱৰে আছিল সৰুৰ পৰাই বহুতো খেলৰ লগতো তেওঁ জড়িত আছিল ফুটবল ক্ৰিকেট যেনেকৈ আপোনাৰ মুকলি সভাত আমাৰ কাবাডীৰো হয় কাবাডীৰ প্লেয়াৰজন আছিল বহুত ভাল আছিল কাবাডী প্লেয়াৰ আমাৰ মইয়ো অংশগ্ৰহণ কৰিছিলোঁ কাবাডীত কাবাডীত আপোনাৰ আমাৰ আপোনাৰ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ আহিছে আপোনাৰ গুৱাহাটীৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে বহুতো দূৰৰ দূৰৰ পৰাও খেলৰ প্ৰতিযোগিতা হয় আমাৰ ইয়াত খেলৰ আমি বহুতো জেগাত চাবলৈ গৈছোঁ যেনেকৈ আপোনাৰ ইণ্ডিয়া পাকিস্তানৰ ইয়াত হৈছিল এখন ৱৰ্ল্ড কাপ হৈছিল তেওঁ সেই ৱৰ্ল্ড কাপখন আমি বহুতে মিলি লগত চাইছিলোঁ বহুতো আনন্দও লাগিছিল তেতিয়াহে গম পালোঁ লগত চোৱাটো এটা বহুত ভাল লাগে আনন্দ লাগে অকলে চালে আপোনাৰ কাৰো লগত কথা পাতিব নোৱাৰি অকলে অকলে চাই দিলে আপোনাৰ কথা পাতিব নোৱাৰি লগতে আপোনাৰ আনন্দবোৰ নাপায় লগত চালে আপুনি বহুত আনন্দও পাব লগ এটা হ'লে লগ এটা হ'লে কথাও পাতিব পাৰি কি ভাল লাগিছে খেলখনত আৰু আমাৰ বহুতো খেলো হয় তেনেকৈ মোৰ আমাৰ ইয়াত আৰু বহুতো খেল হয় যেনেকৈ আপোনাৰ কেৰম হয় কেৰমত প্লেয়াৰ এজন আছিল বহুত ভাল খেলে ল'ৰাজনে আমি সৰুৰে পৰা খেল কেৰম খেলি আহিছোঁ কেৰমটো এটা ভাল খেলিব লাগে কেৰম কেৰম ঘৰতেই খেলিব পাৰি ঘৰৰ ভিতৰতো খেলিব পাৰি আমি কেৰম সৰুৰপৰাই খেলি অহা বক্সিং টাইকাণ্ডো সেইবোৰ সকলোৱে খেলিব লাগে এটা ভাল খেলো হয় সেইবোৰ আপুনি খেল মুকলি পথাৰ আৰু বহুতো খেল হয় লগতে আপোনাৰ তেতিয়াহে গম পালোঁ ক্ৰিকেটৰ আপোনাৰ সিবাৰ আৰু এজন ল'ৰা আছিল ময়ো খেলিছোঁ তেনেকৈ বহুত দূৰৰ দূৰৰ জেগাটো গৈ খেলিছোঁ আপোনাৰ ডিষ্ট্ৰিকৰ পৰা হৈ খেলিছোঁ আমি কাবাডী গৈছিলোঁ আমাৰ টিমটো আমাৰ টিমটোৰ কাবাডীত খেলোঁতে বহুত ভালো লাগিছিল লখিমপুৰৰ আছিল খেলখন আমি ইয়াৰ পৰা মৰাণ হৈ গৈছিলোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক হৈ গৈছোঁ বহুত ভালো লাগিছিল ডিব্ৰুগড় ডিষ্ট্ৰিকত এখন আপোনাৰ খেল হৈছিল আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিকৰ লগত বহুত ভালো লাগিছিল প্লেয়াৰবিলাকৰ বহুত ভাল প্লেয়াৰ সেইবোৰ আকৌ এবাৰ যাতে খেলিব পাৰোঁ তেহেঁতৰ লগত বহুত ভাল লাগিছিল তেনেকৈ আমি বহুতো খেলো খেলি আহিছোঁ গুৱাহাটী গৈছোঁ তেনেকৈ খেল খেলিবলৈ বহুত ভাল ভাল প্লেয়াৰ আছে আমাৰ অসমত তাতে এটা ভাল আকৌ যাতে ভাল এখন খেল খেল প্ৰতিষ্ঠানত যাতে এখন খেল খেলিব পাৰোঁ আমাৰ ইয়াত বহুতো খেল হৈছে মহাৰণ হৈছে মহাৰণ হৈছে এশ মিটাৰ আপোনাৰ দৌৰ হৈছে দৌৰ কি খেলে আপুনি দৌৰ আছে কাবাডী আছে খো খো খেল আছে আপোনাৰ তাৰপিছত হাণ্ড্ৰেড মিটাৰ টু হাণ্ড্ৰেড মিটাৰ ফ'ৰ হাণ্ড্ৰেড মিটাৰ ছিক্স ছিক্সটি হাণ্ড্ৰেড মিটাৰ চব আছে আপোনাৰ লগতে ইয়াত আপোনাৰ কাবাডীৰো বাহিৰা বহুত প্লেয়াৰো আছে কাবাডী ইয়াত খেল মহাৰণত কাবাডী বহুত ভাল এজন ল'ৰা আছিল আমাৰ ইয়াৰ কলেজৰে আছিল এজন বহুত ভাল খেল খেলিছিল তেওঁ সৰুৰে পৰাই আমাৰ আগতে বহুত ভাল খেল খেলিছিলে এজন আৰু তেওঁৰ লগত আৰু এজন আছিল খেলৰ অংশগ্ৰহণ কৰা মোৰ দাদা বুলিয়ে ক'ব পাৰি তেওঁক বহুত ভাল খেল খেলিছিল লগতে আমাৰ ডিব্ৰুগড়ৰপৰা গৈ পিনে বক্সিং প্লেয়াৰ এজন তাতে ভাল